আজিকালি চৰকাৰ বিৰোধী মন্তব্য কৰিলে শিক্ষকসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱাৰ ট্ৰেণ্ড এটা আহিছে সেইটো মুঠেও শুভলক্ষণ বুলি মই নেভাবোঁ কিয়নো যদি চৰকাৰখনে ভাল কাম কৰে তেতিয়াহ'লে শিক্ষকসকলে কেতিয়াও চৰকাৰৰ বিৰোধী মন্তব্য নকৰে

ভাল কাম কৰিলে সদায় চৰকাৰখনক ভালেই বুলি ক'ব আচলতে এনেকুৱা এখন চৰকাৰে শাস্তিমূলক ব্যৱস্থা ল'ব পাৰে যেতিয়া নেকি আমাৰ শাসন ব্যৱস্থাত বিৰোধী শক্তিশালী নহয় তেতিয়া শাসকপক্ষই যিকোনো মানুহকে এই শাস্তিমূলক ব্যৱস্থা ল'বলৈ তেওঁলোকে সাহস পায় গতিকে মোৰমতে কেতিয়াও এইটো শুভলক্ষণ বুলি ক'ব নিবিচাৰোঁ

সকলোৰে বাক স্বাধীনতা আছে ভালটো ভালেই ক'ব বেয়াটো বেয়া বুলি ক'বই